আমি পালন কৰা কেইটামান উৎসৱ হৈছে সৰস্বতী পূজা সৰস্বতী পূজা উপলক্ষে আমি স্কুলত সৰস্বতী পূজা পালন কৰা হয় আৰু সাংস্কৃতিক উৎসৱ পালন কৰা হয় আৰু নৱাগত আদৰণি সভাও পালন কৰা হয় সাংস্কৃতিক উৎসৱ হিচাপে সৰস্বতী পূজাত আমি সকলো ছাত্ৰ ছাত্ৰীয়ে লগ লাগি কাম বনবোৰ কৰি ৰাতিপুৱাৰ ভাগত কাম বন শেষ কৰি দুপৰীয়া বাৰটা এটা মান বজাত সকলোৱে নানা ধৰণৰ সাজ পোছাক পিন্ধি সাজ পোছাক পিন্ধি আকৌ স্কুলত গৈ আৰু বাকী ৰোৱা কামবিলাক কৰোঁ যেনে প্ৰসাদ বিতৰণ চাহ দিয়া তাৰপিছতে ভাত দিয়া ভাত খোৱাৰ পিছত ভাটিবেলা নাম পৰিবেশন হয় নাগাৰা নাম পৰিবেশন তেওঁলোকৰ বাবেও কিছুমান খোৱা লোৱাৰ ব্যৱস্থা কৰা হয় আৰু গধূলি হ'লে গায়ক গায়িকা নিমন্ত্ৰণ জনোৱা হয় তেওঁলোকক আদৰি আদৰি গধূলি সাংস্কৃতিক উৎসৱ হিচাপে পালন কৰা হয় সাংস্কৃতিক অনুষ্ঠান উৎসৱৰ দিনটো বা নৱাগত আদৰণি সভাত তাতো এনেধৰণে গীত মাত পৰিবেশন কৰা হয় গায়ক গায়িকা বা ছাত্ৰ ছাত্ৰীসকলে ল'ৰা ছোৱালীবিলাকে বিহু নৃত্য পৰিবেশন কৰে আৰু উৎসৱ যেনে উৎসৱ হিচাপে পালন কৰা হয় কিছুমান কিছুমান বিহু বা বিহু উৎসৱ হিচাপে বা সাংস্কৃতিক উৎসৱ হিচাপে পূজাত পূজাৰ সময়তো তেনেকৈয়ে গধূলি হ'লে গায়ক গায়িকা ল'ৰা ছোৱালী বহুতো ধৰণৰ গীত মাত পৰিবেশন কৰে আৰু বড়ো হিন্দী বা বেংগলী বিহু আধুনিক নৃত্য এনেকৈ বহুত ধৰণৰ গীত মাতেৰে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয় লগতে এই দিনটোক উৎসৱৰ দিনটো আমি সকলোৱে হাঁহি ফূৰ্তি ধেমালি হাঁহি ফূৰ্তি ধেমালিৰে উৎসৱৰ দিনটো পালন কৰোঁ বহুত নানা ধৰণৰ বা দূৰ দূৰণিৰ পৰাও মানুহ আহে সাংস্কৃতিক উৎসৱ সাংস্কৃতিক উৎসৱটো উৎসৱটো চাবলৈ বা পৰিবেশন কৰিবলৈ কিছুমানে দূৰ দূৰণিৰ পৰা অহা লোকেও সাংস্কৃতিক অনুষ্ঠানত সহযোগ আগবঢ়ায় এনেকৈয়ে আমি অনুষ্ঠানটো উৎসৱৰ অনুষ্ঠানটো পালন কৰোঁ বা উৎসৱৰ দিনটো এনেকৈয়ে পৰিবেশন কৰি আগুৱাই যাওঁ